মুক্তভাৱে হাঁহ কুকুৰা পালন কৰি আমি বহুত লাভৱান হৈছোঁ অইন খেতিৰ পৰা এই খেতি বহুত পৃথক কাৰণ হাঁহ কুকুৰাৰ ইনকামটো বেছি হয় হাঁহ কুকুৰা পালন কৰি মই হাঁহ কুকুৰা পুহিয়েই আমাৰ ঘৰখন চলাই আছোঁ হাঁহ কুকুৰা বিকিয়েই ল'ৰা ছোৱালীক ইস্কুলৰ ফিজ দিয়া ইস্কুলৰ ইউনিফৰ্ম কিনা সকলোখিনি হাঁহ কুকুৰা পালন কৰিয়ে দি আছোঁ বৰ্তমান মোৰ হাঁহ আছে এশৰ ওপৰত কুকুৰা প্ৰায় দুশ ওচৰা ওচৰি আছে লোকেল কুকুৰা পোৱালিও আছে ভালেমানখিনিয়ে বৰ্তমান হাঁহ পোৱালি ওলোৱা নাই আৰু কণী দিছে হাঁহে কুকুৰা পোৱালি ওলাইছে ভালেমানখিনি মোৰ ঘাই কু মাইকী কণী দিয়া কুকুৰাই এশ মানেই আছে আৰু পোৱালিও আছে তেনেকৈ বিকিব পৰাও হৈ আছে ভালেমানখিনিয়ে মই বছৰি হাঁহ কুকুৰা বিকিয়ে এক লাখ টকা ইনকম কৰোঁ গোটেই ঘৰখন হাঁহ কুকুৰা পালন কৰিয়ে চলাই আছোঁ আমাৰ কোনো চৰকাৰী চাকৰি নাই খেতি কৰোঁ আৰু হাঁহ কুকুৰা পালন কৰোঁ তেনেকৈ চলি আছোঁ খুব ধুনীয়াকৈ চলি আছোঁ একো অসুবিধা হোৱা নাই আমাৰ বৰ্তমান ঘৰটো বনাই আছোঁ হাঁহ কুকুৰা পালন কৰি ইয়াৰ পইচাই গোটেই ঘৰখন মাত্ৰ হাঁহ কুকুৰা পালন কৰিয়ে চলি আছে আৰু অন্য ব্যৱসায় নাই আমাৰ কুকুৰা হাঁহ পালন কৰা লগতে মই ব্ৰইলাৰ ফাৰ্ম এখনো খুলি ৰাখিছোঁ বৰ্তমান ছমাহমান হৈছে আৰু ফাৰ্মখনৰ ফাৰ্মখন প্ৰায় এশ ফুট দীঘল চৌব্বিছ ফুট বহল আৰু ব্ৰইলাৰ প্ৰায় দুহেজাৰ ব্ৰইলাৰ পুহিব পাৰোঁ বৰ্তমান কু ব্ৰইলাৰ কুকুৰা সোমাই আছে দুহেজাৰ ব্ৰইলাৰ সোমাই আছে ব্ৰইলাৰ পুহিও মই মাহটোত পঞ্চাছ হাজাৰ ওপৰত ইনকাম হয় সেইভাগেও পইচা এটা আহি থাকে আমাৰ কষ্ট হয় আৰু উপায় নাই কৰিবতো লাগিবই ঘৰখন চলিবলৈ কিন্তু বইলাতকৈ লোকেল হাঁহ কুকুৰা পালন কৰি বেছি লাভ হয় কাৰণ ইহঁতক দানাটো কিনি খুৱাব নালাগে আমাৰ ঘৰুৱা যি তুঁহগুৰি চাউল ধান দিয়ে পুহিব পাৰি গতিকে ইয়াত লাভৱানটো বেছি হয় বৰ্তমান মই যি কৰিছোঁ হাঁহ কুকুৰা পুহিয়ে কৰিছোঁ আজি তেল নিমখ খাবলৈও হাঁহ কুকুৰাই পুহি হাঁহ কুকুৰাই বিকিয়ে চলিছোঁ বা ঘৰখনৰ অন্য কিবা কিবি খৰচ পাতিও হাঁহ কুকুৰাৰ পৰাই হৈছে ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰতো হাঁহ কুকুৰা বিকিয়েই পইচা দিব লগা হয় তেনেকৈ আৰু ঘৰখন কিন্তু খুব ধুনীয়াকৈ চলাব পাৰিছোঁ একো অসুবিধা হোৱা নাই বৰ্তমান আমি দুই ঘৰখনৰ দুইজন মানুহে আমি দিনটো হাঁহ কুকুৰাৰ লগতে লাগি থাকোঁ আৰু মাজতে গাহৰিও পুহিছিলোঁ বৰ্তমান নাই আৰু এতিয়া অকল হাঁহ কুকুৰাই আছে আৰু হাঁহ কুকুৰাৰ লগতে লাগি থকা হয় আৰু খুব ধুনীয়া পইচা এটা আহি থাকে কণীও বিক্ৰী কৰোঁ লোকেল কণী এটা দছ টকাকৈ বিক্ৰী কৰোঁ ডেইলিত ডেইলি কণীও পাৰে তেনেকৈ ত্ৰিছ চল্লিছটা কণী পাৰে কণীটো পইচা পোৱা যায় কুকুৰাবিলাক গোটাকৈ হ'লচেল ৰেটত দিয়া হয় বেপাৰীয়ে খুচুৰাকৈও বিকা হয় এটা দুটা গাঁও ঘৰৰ এনেকৈ মানুহক হাঁহ কুকুৰা পালন কৰি মানুহ স খুব সহজে উন্নতি কৰিব পাৰে কাৰণ বেছি কষ্ট নাই খালী ভালকৈ কৰিব লাগে সিমানেই আৰু